মই ফুৰিবলৈ গ'লে সাধাৰণতে পবিতৰা অভয়াৰণ্যকে বাছনি কৰিম কাৰণ সেই সেই অভয়াৰণ্যখন ইমানেই সুন্দৰ ইমানেই মনোমোহা যে তাত গ'লে কোনো মানে চিন্তা ভয় বা আন একো মানে বেয়া চিন্তা মনলৈ নাহে সকলো ভাল ভাল চিন্তাই আমাৰ মনলৈ আহে আৰু বহুতেই সুন্দৰ ঠাই য'ত বিভিন্ন ধৰণৰ চৰাই চিৰিকটি তাৰ পাছত গছ গছনি বহুতো ধুনীয়া ধুনীয়া গড় আৰু তাত এশিঙীয়া গড়ৰো বহুত বৃদ্ধি হয় বা বহুত আছে সেই ঠাই পৰ্যটকৰ বাবে বহুতেই সুন্দৰ আৰু আমি বাছি লোৱাৰ মূল কাৰণটো সেইটোৱে যে তাত ইমানেই শন্তিৰ ঠাই য'ত আমি বহু বহু সময়লৈকে আমি তাত একো মাত মাত হাল্লা গাড়ীৰ শব্দ নোহোৱাকৈ বহুতো টাইম অকলে মানে কটাব পাৰোঁ আৰু সেই ঠাইৰ সেই ঠাইত বহুতো চৰাই চিৰিকটি মানে বিভিন্ন ধৰণৰ চিৰিকটিবিলাক দেখিবলৈ পোৱা যায় আৰু সেই ঠাইলৈ ফৰেইনাৰবিলাকো ফুৰিবলৈ অহা দেখা যায় ফৰেইনাৰবোৰ বহুত দূৰ আমেৰিকা বা দিল্লী সেইবিলাকৰ পৰা মানে ফুৰিবলৈ আহে আৰু বহুতো সুন্দৰ সুন্দৰ ইয়াৰ কিছুমান স্মৃতি লৈ যায় আৰু আমিও সেয়ে কৰোঁ সকলো সকলো লগ বন্ধু পৰিয়ালৰ লোকসকল বা লোকসকল মিলি সেই ঠাইলৈ ফুৰিবলৈ যাওঁ আৰু ইমানেই সুন্দৰ ঠাই য'ত আমি গ'লে মানে এনেকুৱা নালাগে যে আমি কিয় আহিলোঁ কি কৰিলোঁ সেইবোৰ একো মনলৈ নাহে আমাৰ মাথোঁ ভাল ভাল চিন্তা ভাল ভাল মানে ছবি আৰু ভাল ভাল স্মৃতি লৈ আহোঁ যিটো স্মৃতি আমি হয়তো কেতিয়াও পাহৰিব নোৱাৰিম যোনে মানে তাতে যায় তেওঁলোকে নিশ্চয় গম পাই যে সেই ঠাইটো আমাৰ কাৰণে কিমান সুন্দৰ আৰু কিমান মনোমোহা সেই ঠাইত চৰি থকা গৰু ছাগলী হৰিণ কুকুৰা হাঁহ বহুতো ৰাজহাঁহ সেইবোৰ দেখিবলৈ পোৱা যায় তাত সময়ে সময়ে বাঘকো দেখা যায় কিন্তু মানে কেতিয়াবা কেতিয়াবা এনেকুৱা হয় যে বাঘৰ মানে ওচৰলৈ যাব নোৱাৰি কিন্তু কিছুমান এনেকুৱাও আছে যাৰ ওচৰলৈ আমি যাব পাৰোঁ হাতী হাতীও আছে তাত হাতীবোৰক তালৈ চৰিবলৈ অনা হয় আৰু তাত গ'লে সাধাৰণতে আমি এটা টিকেট কাটিবলগীয়া হয় কাৰণ সেই ঠাইতো বহুতো বস্তুৰে মানে ভৰপূৰ তাক পূৰাবলৈ এটাতো মূল্য লাগিবই সেই মূল্যটো আমি অলপমান পে' কৰি হ'লেওটো দিব লাগিবই গতিকে পবিতৰাতো ভিতৰত এখন দলং আছে যিখনত আমি গৈ আন এখন মানে অভয়াৰণ্য মানে পবিতৰাৰেই হয় কিন্তু সেইখন অভয়াৰণ্যত আমি সাধাৰণতে চৰাই চিৰিকটি বা জন্তুবিলাকক দেখিবলৈ পাওঁ য'ত আমি পিকনিক প্লেছত যাওঁ সেই পিকনিক প্লেছলৈ সেই সিহঁতক বা জন্তু চৰাই চিৰিকটিসকলক আহিবলৈ দিয়া নহয় কাৰণ কিছুমান এনে লোক আছে যিসকলে চৰাই চিৰিকটি মৰাৰ মানে মৰাৰ ধাণ্ডা লৈ আহে আৰু সেইসকলৰ বাবে তাত মানে যাবলৈ দিয়া নহয় গতিকে আমি যদি চৰাই চিৰিকটি বা জন্তু চাবলৈ বিচাৰোঁ সেই ঠাইলৈ বা সেই দলংখনলৈ যাবলগীয়া হয় তাত বহুতো আৰ্মি পুলিচসকল থিয় হৈ থাকে কাৰণ তেওঁলোকে ভাবে যে কোনোবাই সেই চৰাই চিৰিকটি বা জন্তুসকলক লুপ্ত কৰি পেলাব আৰু তাত কিছুমান চিকাৰী আছে যোনে কি হয় এশিঙীয়া গড়ক মানে মাৰি বা শিঙটো কাটি নিয়ে আৰু বেচে গতিকে এইবোৰ বন্ধ কৰিব লাগে কাৰণ এইবোৰ হৈছে আমাৰ অসমৰ মান সন্মান ইয়াক চাবলৈ আমাৰ বহুতো পৰ্যটকসকল আহে গতিকে এটা এটাকৈ যদি এনেকৈ মাৰি দিয়া হয় তেতিয়াহ'লে দে দেখোন আমাৰ মানে অস্তিত্ব নোহোৱা হৈ যাব গতিকে এই অস্তিত্ৱটো বচাই ৰাখিবলৈ আমি বহুতো মানে চেষ্টা প্ৰচেষ্টা হাতত ল'ব লাগে আৰু প্ৰশাসনেও এই ব্যৱস্থা গ্ৰহণ কৰিব লাগে যাতে কোনো চিকাৰীয়ে সেই গড় হাতী সেইবিলাকক যাতে চিকাৰ কৰিব নোৱাৰে গতিকে সেই সেইসকলৰ বাবে এক পদক্ষেপ লোৱাটো বহুতেই আৱশ্যক বা বহুতেই জৰুৰী বুলি মই ভাবোঁ কাৰণ পবিতৰা হৈছে আমাৰ সমাজৰ সন্মান কঢ়িয়াই অনা এক ঠাই যিটো অতীতৰে পৰা আছে